কিতাপ এখনৰ পৰা আমাৰ বিয় উদ্ধিত মানে আমাৰ এইটো বয়সত এতিয়া গুৰুজনাই দিয়া শংকৰদেৱে দিয়া কীৰ্তন ঘোষা মাধৱদেৱে দিয়া সেই বিষয়ে আমি চৰ্চা কৰিলে উপকৃত হ'ম তেওঁ আমাক ভাল ধৰণে চলিবলে সমাজ ব্যৱস্থা দি থৈ গৈছে সেইটো কৰিব লাগিব নীতি নিয়ম ভাল ধৰণে ৰাখিব লাগিব কীৰ্তন ঘোষা গুণমালা ইত্যাদি শাস্ত্ৰ দশম লিখি থৈ গৈছে গুৰুজনাই তেওঁ যিখিনি আদৰ্শবাণী দিছে সেইখিনি আমি হৃদয়ংগম কৰি ল'ব পাৰিলে আমাৰ সুস্বাস্থ্য পৰিয়াল সকলো ভালে থাকিব তাকে হৃদয়ংগম কৰি গুৰুজনাক উপাসনা কৰি সময়মতে তেওঁ নীতি আদৰ্শখিনি ভাল ধৰণে ৰাখিলেই ভাল হ'ব বুলি আমি ভাবিছোঁ আমি বিশেষ কিতাপ পঢ়া বা সেই বিষয়ে সিমান অৱগত নহয় তেওঁ আৰু যি পাৰিছোঁ গুৰুজনাৰ আদৰ্শ পালন কৰিবলৈ সাজু আছোঁ তেওঁ অসমক কিমান সুন্দৰ বাণী দি থৈ গ'ল সেই বাণীয়ে অপইখ অৱহেলা কৰিলে আমাৰ হয়তো দোষ লাগিব বুলি ভাবোঁ তেওঁ আমাৰ কাৰণে ধেমালি কষ্ট কৰি থৈ পিনি এই কীৰ্তন দশম লিখি সমাজ ভাল ধৰণে চলিবলৈ হৰি নাম দি থৈ গৈছে গাবলৈ আকাশে বতাহে সেইবোৰকে গুণগুণাই থাকিলেই আমি উপকৃত হ'ম বুলি ভাবোঁ কিতাপৰ পৰা অন্য বিশেষ কিতাপ আমি পঢ়া নাই কীৰ্তন দ ঘোষা কেতিয়াবা চাইছোঁ তাকে লৈছোঁ আৰু